মই অংশগ্ৰহণ কৰা বহুখিনি নৃত্যই আছে আৰু মই সেই নৃত্যত মানে মই সদায় আগবাঢ়িব খোজোঁ আৰু তেনেধৰণে মোৰ মই শিকিছিলোঁ নৃত্য মই ভাৰতনাট্য়ম শিকিছিলোঁ মই মডাৰ্ণ নৃত্য শিকিছোঁ মই বিহু শিকিছোঁ আৰু মই বিভিন্ন ধৰণৰ নৃত্য মই বহুত প্ৰকাৰৰ শিকিছোঁ আৰু মই বহুত ভাল পাওঁ মানে সেয়া নৃত্য কৰি মই বহুত ভাল পাওঁ মই সৰুৰ পৰাই মই নৃত্যত আগবাঢ়িব বিচাৰোঁ আৰু মই এনেকৈয়ে য'ত যিয়ে প্ৰতিযোগিতা হয় নৃত্যৰ মই সদায়ে তাত মই আগবাঢ়োঁ মই সদায় তাত অংশগ্ৰহণ কৰিব বিচাৰোঁ আৰু তেনেতে মই মই গৈছোঁ মই বহুত দূৰ দূৰ জেগাও গৈছোঁ নৃত্য কৰিবলৈ মই উৰিষ্যা গৈছোঁ মুম্বাই গৈছোঁ মই গুৱাহাটী গৈছোঁ মই তাৰপাছত পুনে গৈছোঁ এনেকৈ মানে বহুখিনি জেগাই মই নৃত্য কৰিব গৈছোঁ আৰু মই বহুত ভাল পাওঁ আৰু কিছুমান যদিও মই নৃত্য শিকা নাই সেই নৃত্যও মই শিকিবলৈ সেই নৃত্যটো মোৰ অংশগ্ৰহণ কৰিব মই বহুতেই বিচাৰোঁ কাৰণ মই বহুত ভাল পাওঁ সেইটো মোৰ নৃত্য হ'ল মোৰ হবী আৰু মই সৰুৰ পৰাই মই সেই নৃত্যত মই আগবাঢ়িব খোজোঁ আৰু মই বিচাৰোঁ যে মই যেনে নৃত যেনেকৈ নৃত্য কৰি ভাল পাইছোঁ তেনেকৈ মোৰ পাছৰ যোনবোৰ আছে সিহঁতিও ভাল পায় আৰু মই যাতে সিহঁতক শিকাব পাৰোঁ সেনেকৈ মই আগবাঢ়িব খোজোঁ যাতে মোৰ নৃত্য সদায় সিহঁতি বিচাৰে বা ভাল পায় শিকিব বিচাৰে মই মই যেনেকৈ নৃত্য কৰোঁ বা মই যেনেকৈ আগবাঢ়ি গৈছোঁ এনেকুৱা নৃত্যত সেনেকৈ মানে সিহঁতিও যাতে মোৰ নৃত্যত অংশগ্ৰহণ কৰিব পাৰে সেইবাবে মই সেইটো বিচাৰোঁ আৰু নৃত্য আমাৰ কাৰণে বহুত ভালো হয় আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল আমাক আমাৰ টেলেণ্ট হয় এটা আমি ভাল মানুহক দেখাব পাৰোঁ আমাৰ ফিটনেছ হয় আমি সকলো কামত আমি ক'ৰবাত এতিয়া প্ৰতিযোগিতা হ'লে আমি তাত অংশগ্ৰহণ কৰিব পাৰোঁ যাতে মানুহেও ভাল পায় মানুহেও দেখি ভাল পায় ইমান ভাল লাগে যাতে নৃত্য কৰি সেইকাৰণে মই নৃত্যত সদায় আগবাঢ়িব খোজোঁ